আজিৰ পৃথিৱীত অসমীয়া ভাষাৰ ভাষীসকলে বহুখিনি বহুকেইটা মানে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশেষভাৱে নতুন প্ৰজন্মক মানে অসমীয়া ভাষাৰ প্ৰতি নতুন প্ৰজন্মৰ যিসকল তৰুণ তৰুণী আছে অসমীয়া ভাষাৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ অলপ কমি গৈছে সেই কাৰণেই কোৱা গৈছে বেলেগ ভাষাৰ ইয়াত প্ৰভাৱটো বেছিকৈ আহিছে আজিকালি বিদেশী ভাষাৰ প্ৰভাৱটো বেছি হৈছে কাৰণে এইটো হৈছে গতিকে তথাপিও সজাগতাৰ সৃষ্টি আমি কৰিব লাগিব অসমীয়া ভাষাৰ প্ৰতি নিজৰ মাতৃভাষাৰ প্ৰতি আমাৰ নতুন প্ৰজন্মক আমি আকৰ্ষিত কৰিব পাৰিব লাগিব আৰু ডিজিটেল মাৰ্কেটিঙৰ এতিয়া ডিজিটেল যুগ ডিজিটেল যুগত মানে মানে আমাৰ বাতৰি কাতত পঢ়া বা আমাৰ কিতাপ পঢ়া পঢ়ুৱৈসকল কিছু মানে কমি গৈছে নতুন প্ৰজন্মৰ সেইটো মানে তেনেকা হৈছে কিন্তু আমি এইটো আমি পুনৰুদ্ধাৰ কৰিব লাগিব অসম সাহিত্য সভাই এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে অভিভাৱকসল সচেতন হ'ব লাগিব নতুন প্ৰজন্মই যাতে নিজৰ মাতৃভাষাৰ প্ৰতি অসমীয়া ভাষাৰ প্ৰতি মানে যাতে আকৰ্ষিত হয় আৰু তেনেকুৱা হ'ব কেতিয়াবা কিবা এটা পৰিৱেশ তেনেকুৱা হ'লেও সেই পৰিৱেশটোৰ পৰা মুক্ত হৈ পেলাই নিজৰ ভাষাটো আমি উদ্ধাৰ কৰিব লাগিব বিশেষভাৱে কমকৈ পঢ়িবলৈ বিচৰাৰ কাৰণেই মানে কমকৈ কিতাপ পত্ৰৰ নিজৰ অসমীয়া ভাষাৰ কিতাপ পঢ়াৰ কাৰণেই এইটো হৈছে আৰু এইটো লাহে লাহে ঠিক হৈ যাব বুলি আমি আশাবাদী ভাল হ'ব